লখিমপুৰ জিলাৰ প্ৰধান জীৱিকাৰ মুখ্য উৎস হ'ল কৃষি লখিমপুৰ জিলাৰ বেছিভাগ মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছে বৰ্তমান সময়ত কিছু সংখ্যক চৰকাৰী চাকৰি তথা ব্যক্তিগত উদ্যোগ বা খণ্ডৰ লগত জড়িত হৈ নিজৰ জীৱিকা পালন কৰি আহিছে ইয়াৰ উপৰিও মুখ্য উৎসসমূহৰ বিষয় হ'ল উদ্যোগ বিভিন্ন কোম্পেনীৰ লগত জড়িত কৰ্মচাৰী বিদ্যালয়ৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষকতা চাকৰি আদি সমূহ কৰি জীৱিকা নিৰ্বাহ কৰে মানুহে সাধাৰণতে চৰকাৰী চাকৰি পচন্দ কৰে কিয়নো চৰকাৰৰ লগত জড়িত কামসমূহে মানুহক নিৰাপত্তা প্ৰদান কৰে আৰু তেওঁলোকক বিভিন্ন চৰকাৰী লোন বা চৰকাৰৰ পৰা বিভিন্ন সা সুবিধা লাভ কৰিবলৈ সক্ষম হয় সকলো মানুহে চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা নাথাকে সেইবাবে কিছু সংখ্যক লোকে তেওঁলোকৰ যোগ্যতা অনুসৰি ব্যক্তিগত খণ্ড চাকৰিৰ লগত জড়িত হ'ব লগীয়া হয় ব্যক্তিগত খণ্ডতো মানুহে জীৱিকা নিৰ্বাহ কৰিব পাৰে বৰ্তমান সময়ত ব্যক্তিগত খণ্ডত মানুহে বেছিকৈ জড়িত হৈ থাকে লখিমপুৰ জিলাত নিবনুৱা সমস্যা ক্ৰমান্বয়ে কমিছে যদিও গাঁৱলীয়া পৰিৱেশত এই সমস্যা সন্মুখীন হৈ আছে কিয়নো লখিমপুৰ জিলাত বৃহৎ বৃহৎ উদ্যোগ বা কোনো ধৰণৰ বৃহৎ কোম্পেনী নাই যদিহে কোম্পেনী বা উদ্যোগসমূহ স্থাপন কৰে তেনেহ'লে এই উদ্যোগসমূহত বিভিন্ন ব্যক্তিয়ে যোগদান কৰি নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব এই সমস্যাসমূহ সমাধান হ'লে লখিমপুৰ জিলা উন্নতি হ'ব অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে তেওঁলোকে নিজকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব